ৰন্ধা কামটো মোৰ হবী বিশেষকৈ মই বহুত ভাল পাওঁ গা ছা ছাগলী মাংস বনাই কাৰণ মোৰ দেউতাও ছাগলী মাংস খাই বৰ ভাল পায় আৰু ঘৰৰ মানুহ সকলোৱে ছাগলী মাংসই খায় কিন্তু বনোৱা মেলা ক'ব গ'লে দেউতাৰ হাতৰ মাংস খাই বহুত ভাল লাগে দেউতাই বজাৰৰ পৰা মাংস আনে আনি প্ৰথমতে দেউতাই ভালদৰে পৰিষ্কাৰ কৰি মাংসখিনি ধুই লয় ধোৱাৰ পাছত তেওঁ ঘৰৰ প্ৰেছাৰ কুকাৰত ঘৰত মাংসখিনি ধুই মেলি দি দুবাৰ প্ৰেছাৰ কুকাৰ চিটি লগোৱাই তাৰপিছত প্ৰেছাৰ কুকাৰটো ঠাণ্ডা হৈ যোৱা পিছত মাংসখিনি উলিয়াই আমাৰ ঘৰৰ বিশেষকৈ ক'ব গ'লে কেৰাহী দুখন এখন নিৰামিষৰ এখন মাংসৰ তো সেই মাংসৰ কেৰাহী তাতে দেউতাই মাংস বনায় বিশেষকৈ গেছত নবনায় আমি খৰি বা জুইশালিত বনাওঁ কাৰণ গেছত বনালে মাংসখিনি খাবলৈ ইমান ভাল নহয় যিহেতু খৰি জুইতে মাংস বনালে খাবলৈ বহুত ভাল তো আমি জুইশালিতে বা খৰি দি আমি মাংস বনাওঁ কেৰাহী বহাই তাৰপিছতে দেউতাই পিঁয়াজ কাটে কটাৰ পাছত মাংসখিনি ভাজি লয় ভাজি মেলি মছলা বা নিমখ দুই চামুচ বা তিনি চামুচ দিয়ে দিয়াৰ পাছত তেওঁ মাংসখিনি কেৰাহীত অকণমান দেৰি ঢাকনি বা কাঁহীত ঢাকি দিয়ে ঢকাৰ পাছত পাঁচ মিনিট বা দুই মিনিট তেওঁ মাংসখিনি ভাজে ভজাৰ পাছত তেওঁ তাৰ লগত ধনীয়া আৰু বিলাহী গৰম মছলা জিৰা আৰু ৰেড চিলি এইবিলাক মছলা দি গ্ৰেভী কৰি বনায় আৰু আমি খাওঁ বহুত ভাল লাগে খাবলৈ দেউতাৰ পৰা মই শিকি শিকি ময়ো বনাওঁ আৰু মাংস ক'ব গ'লে ছাগলী ডাঙৰ ডাঙৰ হ'লে খাবলৈ ভাল লাগে সৰু থাকিলে ইমান ভাল নালাগে খাবলৈ গাখীৰ গাখীৰ লাগে যিহেতু পঠা ছাগলীয়ে ভাল খাবলৈ খাছীটো ইমান ভাল নহয় কাৰণ পঠাটো আপোনাৰ বহুতেই ভাল যিমানেই ডাঙৰ হয় সিমানেই তাৰ মাংসৰ এটা বহুত ভাল লাগে খাবলৈ তাৰপিছত তাৰ বনোৱাটো যদি ভালদৰে বনায় তেন্তে আৰু সোৱাদ সোৱাদো মানে বহুত ভাল লাগে তাৰপিছত দেউতাক দেখা দেখাই তাৰপিছত ময়ো শিকিলোঁ মাংস বনাব মই প্ৰথমতে মাংস চাংস ধুই মেলি ধুনীয়াকৈ মাংসখিনি ময়ো দেউতাৰ দৰে বইল কৰা তাৰপিছত কৰাৰ পাছত মই পিঁয়াজ পিঁয়াজ মিক্সিত গুড়ি কৰি মছলাত মছলা খিনিও ৰেডী কৰি তেল দিওঁ তাৰপিছতে পাঁচফোৰণবিলাক দি কেনে তাৰপিছত পিঁয়াজটোক ধুনীয়াকৈ ভাজি বিলাহী কুটি ভাজি লওঁ ভজাৰ পাছত মাংসখিনি ধুনীয়াকৈ দি কেনে ভাজি ভাজি ভাজি তাৰপিছতে তাত অলপ পানী দি দিওঁ যিহেতু মাংসখিনি সিজিবৰ কাৰণে তাত অকণমান দেৰি কাৰণে ঢাকনি মৰাত ম মাৰোঁ তাৰপিছতে নিমখ যিমান পৰিমাণত তাত লাগে সিমান পৰিমাণত দি তাত আকৌ ঢাকোঁ পানী দি কেনে দিয়াৰ পাছত তাৰপিছত আকৌ তাত মই তাত কি কৰোঁ গৰম মছলা দিওঁ জিৰা ধনীয়া তাৰপিছতে কাশ্মিৰীবিলাক যিমান ৰং মছলা থাকে পেকেটিংকৈ সেই মছলাখিনি দি তাৰপিছতে আৰু অকণমান পানী দি তাত আকৌ সিজাওঁ সিজোৱা পাছত আধা ঘণ্টা বা সিমান টাইমলৈকে সিজাওঁ সিজাই মেলি ঠাণ্ডা কৰি থৈ দিওঁ দিয়াৰ পাছত মাংসখিনি তাত যিহেতু আমাৰ বাৰীৰ পাছফালৰ ধনীয়া খেতিৰ পৰা ধনীয়া আনি তাত দিওঁ দিয়াৰ পাছতে আমি সেইটো খাবলৈ মানে তাৰপিছত হৈ যায় হোৱাৰ পাছত মাংসখিনি দেউতা লগতে খাওঁ যিহেতু ছাগলী বজাৰৰ ইমান ছাগলী খাবলৈ ভাল নহয় যিহেতু গাঁৱৰ যদি ছাগলী যদি হয় বা ঘৰৰ ওচৰে পাঁজৰে কটা ছাগলী যিহেতু আনি খাবলৈ আৰু ভাল তাৰপিছত ছাগলী ছাগলীৰ ক'লা ছাগলী বেছি ভাল কাৰণ তাৰ তাৰ মাংসখিনিও বহুত ভাল বগা ছাগলী ইমান ভাল নহয় খাবলে ক'লাটোৱেই ভাল তা ক'লাটো পঠা হ'লেতো আৰু ভাল যিহেতু অলপ ডাঙৰ হ'লে ভাল মাংসখিনিও খাবলৈ ভাল হয় ছাগলীৰ ছাগলী বহুত ধৰণৰ মাংসখিনি বনাব পৰা যায় যিহেতু তাৰ গ্ৰেভী টাইপত বনাব পৰা যায় শুকানকৈ ভাজি ল'ব পৰা যায় বা পানী দি কেনে বনাব পৰা যায় আৰু ছাগলী মাংস গ্ৰেভী বনালে তাত জলকীয়া বেছি দিলে অলপ জাল হ'লে বেছি ভাল শুকানকৈ ভাজিলে যিহেতু সকলো মানুহে জ্ৱলা নেখায় কিছুমানে মইতো জলা খাওঁ জ্ৱলা খাই বহুত ভাল লাগে মাংসখিনিত যদি জ্ৱলা নিদিয়েতো তো চবজিখিনিতো ইমান এটা ভাল নেলাগে জ্ৱলাটো দিলে ভাল হয়